অসমত সন্মুখীন হোৱা প্ৰধান ব্যৱসায়ী প্ৰত্যাহ্বান সমূহ হৈছে যে প্ৰথম নিয়ন্ত্ৰণ নিয়ন্ত্ৰণটো এনেকুৱা ধৰণৰ হয় এতিয়া অসমত আমাৰ ব্যৱসায়ী বিভিন্ন স্থল আছে তাৰে ধৰি লোৱা সাঁচি গছ এতিয়া সাঁচি গছৰ আমাৰ ইয়াত অসমত উৎপাদন হয় গছটো কিন্তু ইয়াৰ উৎপাদন হ'লেও ইয়াক বিক্ৰী কৰিব পৰা উচিত মূল্যত বিক্ৰী কৰিব পৰা এখন মুকলি আন্তৰাষ্ট্ৰীয় বজাৰৰ অভাৱ যি যিহেতুকে সাঁচি গছটো আন্তৰাষ্ট্ৰীয় বজাৰত ইয়াৰ যথেষ্ট চাহিদা আছে আৰু সেই চাহিদা থকাৰ এটা ব্যৱসায় অসমত মুকলিমূৰীয়াকৈ যদি এখন বজাৰ থাকিলেহেঁতেন এই ব্যৱসায়টোৱে অসমৰ

ব্যৱসায়ত লাভ নোহোৱাকৈ কম মূল্যত এই মধ্যভোগীসকলক দিবলগীয়া হৈ যায় আৰু দিবলগীয়া এই কাৰণেই হয় যদি নিদিয়ে বস্তুটো বিকিব কাক বিকিবলৈতো কিবা বজাৰ এখন লাগিব বজাৰখন নোহোৱাৰ ফলত এই আমাৰ কৃষকসকলে মধ্যভোগীক দি দিয়ে মধ্যভোগীয়ে কি কৰে তাতকৈ ত যথেষ্টখিনি লাভ কৰি কোনোবা বনিয়া গোষ্ঠীক বিক্ৰী কৰে বনিয়া গোষ্ঠীৰ যথেষ্ট লাভ হয় কিন্তু আমাৰ ব্য়ৱসায়ী আমাৰ কৃষকসকলৰ একেবাৰে নূন্যতম লাভো ইয়াত হ'বলৈ নাপায় যিটো নেকি এটা দূৰ্ভাগ্যজনক আৰু এই সাঁচিগছৰ ব্যৱসায়টো আন্তৰাষ্ট্ৰীয় বজাৰত ইমানেই চাহিদা সেই চাহিদাত যদি উচিত মূল্যত আমাৰ কৃষকসকলে যদি আপোনাৰ উচিত মূল্য লাভ কৰিলেহেঁতেন তেতিয়া হয়টো উন্নত ৰাষ্ট্ৰৰ কৃষকতকৈ আমাৰ অসমৰ কৃষক কোনো গুণে কম নহ'লহেঁতেন সেই তেনেকুৱা ধৰণৰ আৰু বিভিন্ন আপোনাৰ আমাৰ ব্যৱসায় আছে সেই যিবোৰ ব্যৱসায়ত নেকি বনিয়া গোষ্ঠীৰ নিয়ন্ত্ৰণত থকা কাৰণে ব্যৱসায়সমূহত অসমৰ যুৱকে বা অসমৰ ব্যৱসায়ীয়ে ইয়াত প্ৰ'ফিট কৰিব নোৱাৰে এতিয়া প্ৰতিযোগীতামূলক ব্যৱসায়টো এনেকুৱা হয় আমাৰ ইয়ালে আমদানিকৃত যিবোৰ সামগ্ৰী সেই সামগ্ৰীখিনি বিভিন্ন অসমৰ বহিৰাগত গোষ্ঠীৰ হাতত নিয়ন্ত্ৰণত থকাৰ কাৰণে আমাৰ অসমীয়া যুৱকে সেই ব্যৱসায়ত লাভ কৰি চলিব নোৱাৰে যাৰ ফলত নেকি সেই আমাৰ যি অসমৰ যিখিনি ব্য়ৱসায়ো আমাদানিকৃত ব্যৱসায়খিনিও সেই বনিয়া গোষ্ঠীৰ মানুহৰ দ্বাৰাই পৰিচালিত হৈ থাকে